আমাৰ পৰিয়ালত বহুদিনৰ পৰা যিবিলাক চলি আহিছে সেইবিলাক হৈছে বিহুগীত বিহুনাচ আৰু বিভিন্ন ধৰণৰ তোলনী বিয়া বুলি কয় যিটো সেইবিলাক এতিয়াও আমাৰ পৰিয়ালত চলি থাকে আৰু এই বিয়া অতীজৰে পৰা আমি দেখি আহিছোঁ ককা আইতাৰ দিনৰ পৰা তোলনী বিয়া যিবিলাক সৰু বিয়া বুলি কয় আৰু এই বিয়া এতিয়া আমি ডাঙৰ হোৱালৈকেও এইটো পৰম্পৰা চলি আছে আৰু কিছুমান পূজা বা কিছুমান ভাওনা ৰাস এইবিলাক হৈ থাকে আৰু পূজা পাতল কৰাও দেখা যায় হিন্দু সমাজত আৰু এইবিলাকৰ প্ৰত্য়েকৰ নিয়ম আছে কিছুমান